আমাৰ ইয়াত হোমষ্টে তেনেই নগন্য যিখিনি সুবিধা আগবঢ়াব লাগে সিমানখিনি সুবিধা নাই হোমষ্টে দূৰত তথাপিও দুই এখনত আছে তো পৰ্যটকৰ কাৰণে কমেই হয় সেই দুখন বা সেই আমাৰ ইয়াত আৰু লাগে তেনেকুৱা ভাল ভাল হোমষ্টে তেনেকৈ ব্যক্তি খুলিব লাগে হেৰি কৰিব লাগে এতিয়া দুই এখন হেৰিত এতিয়া হৈছে কিন্তু তথাপিও যিখিনি হ'ব লাগে সেইখিনি হোৱাগৈ নাই পৰ্যটক মৰ্মে আৰু সেইকাৰণে হয়তো আমাৰ ইয়াৰপৰা বেলেগতে হেৰি কৰে পৰ্যটকসমূহ তেনেকুৱাই কথা আৰু আৰু তেনেকৈ ডেভলপ হোৱা নাই এই সেনেকৈ সমস্যা বুলি ক'বলৈ গ'লে সেয়াই আৰু সমস্যাত থাকিবই যদি উন্নতিকৰণ নহয়

তো ওচৰতে এখন হোমষ্টে আজি এবছৰ হোৱাই নাই নতুনকৈ হৈছে তাত অলপ সা সুবিধাখিনি আছে তেনেকৈ পৰ্যটকসকলে গম পোৱা নাই গম পালে হয়তো হেৰি হ'ব সেইখিনি মানে কি আমাৰ ইয়াত গোটেইবোৰ এতিয়া ভালেই বুলি ক'ব পাৰি আৰু বাকী আৰু